মই বিশেষকৈ আলহী আহিলে খুবেই সুখী হওঁ আৰু যিমান পাৰোঁ তেওঁলোকক সুখী কৰিবলৈ চেষ্টা কৰো যিকোনো খাদ্য বনাই খুৱাই ভাল পাওঁ ধৰক পুৰি চব্জি পুৰি আটাৰে আটা আৰু তেল দৰকাৰ হয় যাৰ বাবে আটা ভালদৰে মাৰি কুঠি লৈ তাৰপৰা বেলি লৈ আমি তেলত যেতিয়া দিওঁ তাৰ ধুনীয়াকে ফুলি ধুনীয়া কোমল হৈ যিটো খাদ্যৰ সৃষ্টি হয় সেইটো পুৰি বুলি কোৱা হয় তাৰ পাছত আৰু পুৰিৰ লগত খাবৰ বাবে আমি ৰান্ধো যিকোনো ভাজি আলু ভাজি বা তেনেদৰে কিছুমান চব্জি বুটৰ চব্জি হ'লেও যিটো পুৰিৰ লগত খায় যিটো তেওঁলোকে আমোদ পাই সেইটো বনাই দিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকে খায় আলহীয়ে খায়ো খুব ভাল পাই আৰু আৰু বনাই খুৱাওঁ মাংস চব্জি যিটো বনাবৰ বাবে মাংস আলু বিলাহী মচলা হালধি নিমখ তেল সকলো প্ৰয়োজন হয় যিটো বনাবৰ বাবে প্ৰথমতে আমি কেৰাহীত তেল দি ল'ব লাগে তাৰ পাছতে পিয়াজ দিব লাগে তাৰপাছত অকণমান মচলা অকমান অকমান কৈ গোটেইকেইটা মচলা দিব লাগে তাৰ পাছতে দিব লাগে মাংসখিনি মাংসখিনি দি অলপ সিজাই তাৰপাছত দিব লাগে হালধি নিমখ তাৰ পাছত অলপ সময় সেইখিনি সেই ব্যঞ্জনখিনি মাংসখিনি অলপ সময় লৰাই সিজাই তাৰ পাছত আমি তাত আলু দিব লাগে আলু অলপ সময় দি তাত অলপ সময় সিজাই আলুৱে মাংসই অলপ সময় সিজাই তাত আমি তাৰ পাছত বিলাহী দিওঁ বিলাহী দি তাৰপাছত আদা নহৰু মা মচলা বাকী যিখিনি দিব থাকে সেইখিনি দিওঁ মা মচলা দি হোৱাৰ পাছত যেতিয়া সেই ব্যঞ্জনখিনি অলপ সিজা আলু আলু অলপ সিজিবলৈ লয় আলু সিজাৰ উমান পোৱা হয় তাৰ পাছতে আমি তাত অকণমান পানী দিওঁ যান যিটো আমি ৰসটো ওলাবৰ বাবে দিয়া দিওঁ পানী দি পিনে অলপ সময় ঢাকোন দি দিওঁ তাৰপাছত অলপ সময় প্ৰায় পাঁচ দহ মিনিট সময় উতলিবলৈ দিওঁ তাৰপাছত আমি সেই ব্যঞ্জনখন ব্যঞ্জনখনৰ আলুখিনি অলপ ভাঙি তাৰ গ্ৰেভীটো কৰিবলৈ চেষ্টা কৰোঁ গ্ৰেভীটো কৰিলে মানে তেতিয়া যিকোনো বস্তুৰ লগতে যিকোনো খাদ্যৰ লগতে খাই ভাল লাগে যেনে ৰুটিৰ লগতো খাই ভাল লাগে বা ভাতৰ লগতো খাই ভাল লাগে আমি ব্যঞ্জনখিনি তৈয়াৰ কৰি লওঁ তাৰ পাছতে একেবাৰে শেষত যেতিয়া নমোৱা হয় একেবাৰে শেষত আমি কেইখিলামান ধনীয়া পাত দিওঁ ধনীয়া পাত দিলে মানে সেই খাদ্যখিনি ব্যঞ্জনখিনিৰ সুগন্ধ ধুনীয়া হয় গোন্ধ ধুনীয়া হয় তাৰবাবে আমি গোন্ধোৱা অকমান দি দিব লাগে তাৰ পাছতে আৰু মই বনাই ভাল দি পাওঁ চাহ আৰু যিটো আমি আটাৰ পৰা এটা পিঠা তৈয়াৰ কৰোঁ আটাত পানী দি পিনে অলপ গুলগুলীয়া কৰি যিটো হয়তো কিছুমান মানুহে দ'চা বুলিও কয় তেনে ধৰণেও আমি পিঠা বনাই পিনে আলহীক খুৱাওঁ আলহীক চাহৰ লগত দিওঁ তেওঁলোকে খাই ভাল পায় আৰু এবিধ আৰু এবিধ খাদ্য আমি বনাওঁ যিটো আগৰ মানুহে ডেক্সি পিঠা বুলি কৈছিল বা টেকেলি পিঠা বুলি কৈছিল যিটো আজিকালি ঘৰত ডেক্সী নাই বা টেকেলী দেখা পোৱা নাযায় সেয়েহে আমি কুকাৰত বনাবলে যত্ন কৰোঁ কুকাৰত বনাওঁ আৰু সেই একেদৰেই হয় আৰু সেই পিঠাটো বনাবৰ বাবে আমাক বিশেষকৈ প্ৰয়োজন চাউলৰ গুড়ি আমি যিটো কওঁ পিঠাগুড়ি চাউলৰ গুড়ি দৰকাৰ হয় যিটো আমি পানী অলপ দি পিনে অলপ মথিয়াই লৈ অলপ লদা লদা কৰি চাউল চলা চালনীত বা তেনে সেৰেঙা চালনী বা খৰাহীত আমি সেইখিনি চালি লওঁ অলপ খৰাহীটোত বা চালনীখনত মোহাৰি দিওঁ যাৰ ফলত এটা গোটা গোটা পিঠাগুড়িৰ পৰা এটা গোটা গোটা গোটা অলপ গোটা গোটাকৈ আমি সংমিশ্ৰণ এটা পাওঁ তাৰ পাছতে আমি আমি লওঁ চেনী তাৰ চেনীখিনি তাৰ লগত মিহলি কৰি লওঁ যিটো আমাক সোৱাদৰ বাবে প্ৰয়োজন কিছুমানে গুৰো দি লয় কিছুমানে নাৰিকল দি লয় নাৰিকল দিলেও খাবলৈ খুবেই ইমান মিঠা হয় পচন্দৰ হয় খাবলৈ মিঠা হয় ধুনীয়া হয় তাৰপাছতে আমি সেইখিনি দি লৈ পিনে কুকাৰত দিবৰ বাবে আমাক প্ৰয়োজন হয় কফি কাপ যিটো চাহ খাবৰ বাবে ৱান টাইম ইউজ কৰা হয় আমাক কফি কাপৰ প্ৰয়োজন হয় যিটো আমি তলফালে এটা সৰু ফুটা কৰি ল'ব লাগে যিহেতুকে কুকাৰত দিয়া হয় কুকাৰত দিবলে হুইচেলটো আঁতৰাই যিটো ঢাকোনখনত থকা যিটো পাইপ হয় সেই পাইপটো সোমাই দিবলৈ কফি কাপটো তলফালে এটা সৰু ফুটা কৰি ল'ব লাগে তাৰ পিছত আমি যিখিনি পিঠাগুড়িৰ সংমিশ্ৰণ আছে চেনীৰ লগত মিক্স কৰা বা তাৰ লগত নাৰিকল দিয়া সেই সংমিশ্ৰণখিনি আমি কাপটোত ভৰাই ল'ব লাগে যাতে ঠেলি ঠেলি নভৰাই যাতে ঢিলাকৈ ভৰাই তাৰবাবে অলপ গুৰুত্ব দিব লাগে তাৰ পাছতে অলপ ঢিলা কৰি দি ওপৰত যে অকণমান টেপি ধৰি পিনে কুকাৰটোক সেই সাঁফনিখনত প্ৰথমতে কুকাৰটোত অলপ পানী উতলাই ল'ব লাগে তাৰ পাছতে দিব লাগে যাতে ওপৰেদি ওপৰেদি যাতে গৰম হাৱাটো মাৰি থাকে তাৰ পাছতে সেই সংমিশ্ৰণখিনি কাপটোত লৈ আমি সেই ঢাকোনখনৰ সেই নলিচাডালত বা সেই হুইচেলৰ যিটো পাইপ থাকে সেই পাইপটোত আমি দি দিব লাগে তাৰ পাছত কাপটোৰ ওপৰত এখনি ঢাকন বা এটা বাতি যিটো আহি ভাপটো ৰখাই থয় আমি তেনেকৈ কৰি পিনে দিব লাগে ভাপটো ৰাখিবৰ বাবে সেই ভাপটোৱে পিঠাখিনি ধুনীয়াকৈ সিজাই পেলায় আৰু সেই

অঁ সিজাৰ পাছত যেতিয়া প্ৰায় বেছি সময় নালাগে প্ৰায় পাঁচ ছেকেণ্ডৰ পৰা দহ ছেকেণ্ড সময়ৰ ভিতৰত সেই কাপটো নমাই দিব লাগে নমাই লাহেকে কাপটো ঢিলাই দি পিনে পিঠাটো উলিয়াই দিব লাগে অলপ ঠাণ্ডা হোৱাৰ পিছত সেইটো লাহেকৈ চাহৰ সৈতে দিব লাগে যতনাই বিৰাটেই ভাল লগা এটা ৰেচিপি হয় বিৰাটেই ভাল লগা এটা খাদ্য হয় যিটো চাহৰ লগত খাই বহুতেই আমোদ পায় আৰু যিটো মই আলহীক দি খুবেই ভাল পাওঁ